উপন্যাসখনত ধনাত্মক দিশবোৰ থকাৰ লগতে ঋণাত্মক কিছুমান দিশ পৰিলক্ষিত হয় তাৰে এটা ঋণাত্মক দিশ হৈছে এখন উপন্যাস পঢ়োঁতে পাঠকৰ যথেষ্ট সময় প্ৰয়োজন হয় তাৰ বিপৰীতে গল্প বা কবিতা এটাৰ জৰিয়তে যথেষ্ট কম সময়ৰ ভিতৰতে এটা কাহিনী বা এটা ভাব ভংগী বুজিবলৈ সুবিধা পায় কিন্তু এখন উপন্যাসৰ গোটেই বস্তুটো স্থিতিটো গোটেই ঘটনাটো পঢ়িবৰ কাৰণে উপন্যাসখন যথেষ্ট বহল হয়তো সেই কাৰণে পঢ়িবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে সময়ৰ নাটনি হয় কাৰণ আধুনিক সমাজৰ আধুনিক মানুহৰ মনততো আধুনিক মানুহৰ বাবেতো সময়টো একেবাৰে নাটনি হৈছে বৰ্তমান সময়ত সেইকাৰণে চুটি গল্প আৰু কবিতাক বেছি প্ৰাধান্য দি আহিছে এইটো নহয় যে উপন্যাস নাইকিয়া হৈ গৈছে নহয় উপন্যাসো চলি আহিছে কিন্তু যিটো গতিত চুটি গল্প আৰু কবিতাই গৈ পাইছে কবিতাই আগবাঢ়িব ধৰিছে বা ক কবিতাৰ প্ৰতি ইণ্টাৰেষ্ট মানুহৰ বেছি বা চুটি গল্পৰ প্ৰতি ইণ্টাৰেষ্ট মানুহৰ বেছি আহি আছে কিন্তু সেই হিচাপে উপন্যাসৰ পঢ়িবৰ কাৰণে মানুহৰ হাতত যেন ক'ৰবাত সময় হেৰাই গৈছে